অ' বাইদেউ হেৰি অসমত এনে ষ্ট্ৰবেৰী খেতি কৰিব পৰা হ'বনে এইটো সঁচানে মিছা অ কওকচোন তাৰ ওপৰত

ঠিক আছে ও ও